ঋণাত্মক এইটোৱেই পাইছোঁ যে কুৰ্তিটো বহুত বেছি দিনলৈ নচলিব যেন লাগিছে আৰু এবাৰ ধোৱাৰ পিছতে কুৰ্তিটো বেয়া হৈ যাব যেন লাগিছে